আমাৰ ঘৰুৱা ৰন্ধনশৈলীত কিছুমান বস্তু আছে যিবোৰ সহজে তাৰমানে পোৱা বৰ অসাধাৰণ হয় যেনেকৈ ধৰিলওক খাৰলি খাৰলি বনাবলৈ তেনেকৈ সৰিয়হ পেৰিবলগীয়া হয় পেৰি আনি এই আৰু তাৰমানে ৰ'দত শুকোৱাই বান্ধি পেকেট কৰি থ'বলগীয়া হয় তাৰ ঠিক তেনেদৰে এই আমাৰ পচলা পচলা কলগছৰ কলাখাৰ বা কলাখাৰ বনাবলৈ হ'লেও কলগছ কাটি কাতিমহীয়া ৰ'দত শুকোৱাবলগীয়া হয় শুকোৱাই সেই যিখিনি এই কলগছৰ বাকলিবিলাক যেতিয়া পোৰা হয় সেই বাকলিৰ পৰা এটা চাই ওলাই সেই চাইখিনি গোট তাৰমানে এটা টেকেলিতেই হওক বা তেনেকুৱা ধৰণৰ পাত্ৰত থৈ দিয়া হয় সেইখিনি এই যেতিয়া প্ৰয়োজন হয় ব্যৱহাৰ কৰিবলৈ তেতিয়া কিবা বাটিতেই হওক বা খৰাহিতেই হওক থৈ তাৰ ওপৰত পানী দিয়া হয় তাৰপৰা যিটো পানী ওলাই সেইটো খাৰৰ তাৰমানে হিচাপে ব্যৱহাৰ কৰা হয় গতিকে খাৰলিটো বৰ সহজে পোৱা নাযায় গতিকে তাক বহুত কষ্ট কৰি বনাবলগীয়া হয় ঠিক তেনেদৰে কল পচলা কল পচলা বনাবলৈ গ'লেও কলগছ সৰু পুলিতেই কাটিবলগীয়া হয় কল পচলা বনাবলৈ যিটো তাৰ কলৰ পুলিটোৰ যিটো গছ সৰু পুলিটো কাটি পেলাই সৰু মাজৰ যিটো কোঁহ তাৰমানে মাজৰ যিটো ঠোৰ সেই ঠোৰটো খোৱা হয় গতিকে সৰু সৰুকৈ কাটিবলগীয়া হয় গতিকে মিহি মিহিকৈ কাটি তাক সিজোৱা হয় গতিকে এই কলাখাৰ বা কল পচলা বা এই কল পচলা এইখিনিও তাৰমানে ৰন্ধনশৈলীত ব্যৱহাৰ হোৱা কিছুমান উপাদান